মই কৰা আটাইতকৈ বিলাসী ভ্ৰমণটো মানে কি বিলাসী ভ্ৰমণ মানে কি মই আজি প্ৰায় পাঁচ বছৰমানৰ আগতে দুহেজাৰ সোতৰ ওঠৰ চনত মই অসমৰপৰা উত্তৰ প্ৰদেশৰ এলাহাবাদলৈ গৈছিলোঁ আৰু সেই এলাহাবাদলৈ যোৱা অৱস্থাত আমি অসমৰ মোহিনী ষ্টেচনতে আপোনাৰ ৰাজধানীত উঠিছিলোঁ আৰু জীৱনত সেইবাৰ মই প্ৰথম ৰাজধানীত উঠিছোঁ আৰু ৰাজধানী গোটেই গাড়ীখনেই সম্পূৰ্ণ বাতানুকুলিন এয়াৰ কণ্ডিশ্যন গাড়ী আৰু সেইখনত উঠিছিলোঁ তাত খোৱা বোৱা ইত্যাদি ইত্যাদি সকলোবোৰেই তেওঁলোকে টিকেটৰ ভিতৰতে সোমোৱাই দিছিলে আৰু আমি তাত দেখিছিলোঁ যে তাত সকলো এটা মানে বিলাসী কেবিনত যিখিনি থাকিব লাগে সেই গোটেইখিনিকে ৰাজধানী সেইটোত আছিলে আমি যাওঁতেও ৰাজধানীত গৈছোঁ আহোঁতেও আকৌ এলাহবাদৰপৰা ৰাজধানীতে আহি পেলাই আমি গোলাঘাট মানে যোৰহাট মৰিয়নীত নামিছোঁহি গতিকে ৰাজধানীখনত যাবলৈ ইমানেই সুবিধাজনক হৈছে যে ৰাজধানীখনৰ ভিতৰত সোমাই গৈ থাকিলে ৰে'লৰ শব্দটোৰ বাদে একোৱেই শুনা নাযায় আৰু দ্বিতীয় কথাটো হ'ল কি কোনো ধৰণৰ মানে বাহিৰা মানুহৰ কোনো ধৰণৰ মানে অসুবিধাৰ সৃষ্টি নকৰে অন্য গাড়ী ৰেল গাড়ীবোৰ যেনেকৈ যায় আৰু দ্বিতীয়তে তালৈ গৈ পেলাই আমি যিবোৰত আছিলোঁ তাতো এলাহবাদ যথেষ্ট গৰম জেগা তাত সকলো সময়তে আমি এ চি গাড়ীয়েই হওক বা এ চি হোটেলতে হওক আমি আছিলোঁ আৰু সেই সময়ছোৱাত মানে আমি অনুভৱ কৰিছোঁ যে মই আগতে আগে পিছে তেনেকৈ এ চি মানে ৰে'লত তাৰ আগত মই ভ্ৰমণ কৰা নাই গতিকে সেইটোৱে আছিলে মোৰ প্ৰথম মানে এ চি ৰেলত ভ্ৰমণ কৰা এটা অভিজ্ঞতা আৰু সেইটো মোৰ বাবে এটা বিলাসীতাই আছিলে কাৰণ মই সাধাৰণতে অন্যান্য মানে আমাৰ যিবোৰ সাধাৰণ ট্ৰেইন সেইবোৰতহে ভ্ৰমণ কৰিছোঁ বিভিন্ন সময়ত দিল্লীলৈও গৈছোঁ কিন্তু কলকাতালৈ গৈছোঁ কিন্তু এলাহবাদলৈ যাওঁতে মই প্ৰথমবাৰ বাবে ৰাজধানী এক্সপ্ৰেছত গৈছোঁ আৰু প্ৰকৃততে সেইখন যথেষ্ট বিলাসী গাড়ী আৰু সেইখনত যথেষ্ট কম সময়তে আমাক দিল্লীৰপৰা আমাৰ অসমৰপৰা নি পেলাই উত্তৰ প্ৰদেশৰ এলাহবাদত একেদিনাৰ ভিতৰতে প্ৰায় চৌব্বিছ ঘণ্টাৰ ভিতৰতে আমাক পোৱাই দিছিলেগৈ